অ' কিটচ্চেন ৰেষ্টুৰেণ্ট হয়নে আজি নতুন আইটেম কিবা আছে নেকি আগৰবোৰ খাই খাই দেখোন বৰ আমনি লাগিছে

নতুন কি বনাইছে চিকেন ললীপপ গেছ চেছ নহয়তো আপুনি কাম এটা কৰিব মোৰ এড্ৰেছটোতো আপোনাৰ তাত আছেই এক প্লেট আপুনি চিকেন ললীপ'প মোৰ এড্ৰেছত পঠিয়াই দিব তাক অকণমান ভালকৈ বনাব দেই যাতে গেছ চেছ নহয় আৰু অঁ ঠিক আছে ঠিক আছে অলপ জল্দি কৰিব